হেল্ল' হেল্ল' কে আৰ চিৰ ৰিচেপচনিষ্ট হয়নে অঁ মই লালমাটিৰপৰা কৈছোঁ ৰে'লগেটৰ ওচৰৰ মই ছুইগীত আপোনালোকৰ তাত ফ্ৰাইড ৰাইচ চিকেন তাৰপিছত এই ফ্ৰেন্স ফ্ৰাই এনেকৈ অৰ্ডাৰ কৰিছিলোঁ দুপৰীয়া আহাৰৰ বাবে কিন্তু সেইটোতো এতিয়ালৈকে আহি পোৱা নাই হয় হয় আহি পোৱা নাই এতিয়ালৈকে কিন্তু মোৰ মেচেজত আহিছে এইটো ডেলিভাৰ হোৱা বুলি কিয় এনেকুৱা হৈছে আপোনালোকে অকণমান চাই দিয়কচোন অঁ নহয় আপোনালোকৰ যদি তাত দেৰি হয় আপোনালোকে তেতিয়াই কিয় নক'লে এতিয়া যে কৈছে আমিতো ৰখি আছো তেতিয়া হ'লেতো মই বেলেগতো দিব পাৰিলোঁ হয় না আমিতো ৰখি আছো এনেকৈ খাম বুলি পেলাই চবে ৰখি আছে আৰু ল'ৰাটো খাই পেলাই ওলাই যাম বুলি পেলাই ৰখি আছে এতিয়ালৈকে আপোনালৈকে দিয়া নাই আপোনালোকে আগতে ক'ব লাগিছিলে আপোনালোকৰ অৰ্ডাৰ বেছি আছে আপোনালোকৰ কুকৰ প্ৰব্লেম হৈছে সেইটোতো মোৰ লুক আউট নহয় নহয় সেইটো আপোনালোকে চাব আপোনালোকে নিজ সময় মতে যিটো কাষ্ট'মাৰক আপোনালোকে কৈছে যিমান সময়ত দিব বুলি সিমান সময়ত দিয়াটোতো আপোনালোকৰ দায়িত্ব সেইটো ন আপোনালোকে কি কৰে কৰক মুঠতে মোক সোনকালে বস্তুটো লাগে